অ' কওকচোন মই এতিয়া বৰ্তমান ঘৰতে আছোঁ যামহে এতিয়া ওলাইছোহে এতিয়া দোকান যাবলৈ ক অ' কওক

অ' এই কোমলীয়া নে বুঢ়া বুঢ়াটোতো এতিয়া বৰ্তমান সিমান নাপাব কোমলীয়াটো পাব হয় হয় ত্ৰিছ পোণ অ' হ'ব ত্ৰিছ পোণ পাই যাব কিন্তু ৰে'টটো এতিয়া বৰ্তমান বেছি হৈ আছে আক' এতিয়া আপোনাৰ পোণে তিনিশ মানকৈ পৰিব হয় আপ অ' হ'ব আপুনি আহিব চাই পাতি ল'ম ত্ৰিছ পোণ হ'লে হ'ব ন

হয় হয় বুঢ়া বুঢ়া হ'লে মানে অলপ কম পাব সিমান ষ্টক নাই কিন্তু তাৰ চাৰি চাৰে চাৰিশমান হ'ব এতিয়া বুঢ়া তামোল কোমলীয়া তিনিশ টকা পোণ

আপুনি চাৰে দহটামান বজাত আহক

অ' ঠিক আছে আহক আপুনি তাতে কথা পাতিম আমি

অ' অ' আহিব আহিব